সেই ধৰ্মটোৱে অঞ্চলটোৰ দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলাব পাৰে কাৰণ সকলো ধৰ্মৰে নিজা নিজা ৰীতি নীতি পোছাক ধৰ্মীয় অনুষ্ঠান খাদ্য সকলোবোৰ বেলেগ সেয়েহে দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰি পেলাব পাৰে তেওঁলোকৰ ধৰ্মীয় অনুষ্ঠানসমূহ বেলেগ তেওঁলোকে ধৰ্ম সেইবাবে তেওঁলোক অঞ্চলটোৰ দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰা দেখা যায়